হেল্লো প্ৰণৱ ভালে আছা বহুত দিন লগ পোৱা নাই ন এই কেনেকুৱা ভাল নে ঘৰত সকলোৰে খবৰ খাতি ভালে আছা পোৱালিটো কেনেকুৱা আছে অঁ ঠিকেই বাৰু আমাৰো ভালেই ভালেই বৰ্তমান ভালে আছোঁ দিয়া সকলো আহিবা আকৌ আমাৰ ঘৰত কেতিয়াবা চাহ খোৱাকৈ আৰু এটা কথা এই মোৰ অৰ্ডাৰ এটা আছিলে তোমালৈ এই চাৰিমান বজাত পঠিয়াই দিব পাৰিবা চাওমিন অলপ লাগিছিলে বেছি কিন্তু মছলা নিদিবা দেই অলপ কমাই দিবা মছলাটো লগতে অলপ ছচ তচ দি পঠিয়াবা অঁ আৰু এড্ৰেছটোতো জানাই কোনফালে আহিব লাগিব অঁ ঠিক আছে বাৰু